অসমত মিডিয়াই সামৰি লোৱা বিষয়বস্তুসমূহ বুলি ক'বলৈ গ'লে ৰাজ্যখন বা দেশখনত চলি থকা অপৰাধেই হওক বা বিভিন্ন উন্নয়নমূলক কাম কাজ আৰু দেশ বা ৰাজ্যখনৰ অৰ্থনীতি কেনে আছে আৰু ৰাজনীতিৰ বিভিন্ন কথা ৰাজনীতিৰ বিভিন্ন কথা আৰু সংস্কৃতিৰ যেনে বিহুৱেই হওক বিভিন্ন দিৱস হওক যিবোৰ মানুহে উদযাপন কৰে যেনে ৰাভা দিৱস শিল্পী দিৱস বিশ্ব পৰিৱেশ দিৱস সেইবোৰ যেনেকৈ বিভিন্ন দিৱস উদযাপন কৰা হয় সেইবোৰ সামৰি লয় ৰাজনীতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহুতো কথা আছে উদাহৰণস্বৰূপে শাসকীয় দলে কোনবোৰ কাম কৰিছে কি কি ভাল কাম কৰিছে বা কি কি বেয়া কাম কৰিছে সেয়াও দেখুৱাই দিয়ে আৰু সেইদৰে আৰু অসমৰ মিডিয়াই বিষয়বস্তুখিনি সামৰি লয়